অঁ আপুনি অঞ্জো বাগলাৰী হয়নে অঁ মই আপোনাৰ পৰা কালি গাই দৈ লৈছিলোঁ সকামৰ কাৰণে আপোনাৰ পৰা দৈ লওঁতে মোৰ দৈত পোক ওলালে এতিয়া অঁ মই এতিয়া দৈখিনি খোৱাব নোৱাৰিলোঁ ভকতক মই দৈখিনি পেলাবহেলগীয়া হ'ল আৰু অঁ

অঁ আপুনি চাব ল'ৰাকেইটাক অলপ চাবলৈ ক'ব অঁ মোৰ অঁ তেতিয়া অঁ আপুনিও চাব তেতিয়াহে আৰু নেক্সট বাৰ অৰ্ডাৰ দিলে মানে কাষ্টমাৰ বাঢ়িব আপোনাৰ অঁ ঠিক আপুনি মই কেতিয়াবা অৰ্ডাৰ দিলে আপুনি দিব পাৰিব নাই বাৰু ভাল দিব আৰু কেতিয়াবা যদি মই অৰ্ডাৰ দিওঁ তেতিয়া ভালকৈ চাই মেলি দিব আৰু আপুনি ঠিক আছে বাৰু হ'ব অঁ ঠিক আছে হ'ব অঁ ৰাখিছোঁ তেনে অঁ